আমাৰ অসমৰ লোকনৃত্য যেনেকৈ বহুৱা নৃত্য সোণোৱালসকলৰ গুমৰাং নৃত্য যেনেকৈ মিচিংসকলৰ সত্ৰীয়া নৃত্য প্ৰায় লুপ্ত হোৱাই দেখা গৈছে ইয়াৰ প্ৰধান কিছুমান কাৰণ হৈছে বাহিৰা সংস্কৃতিৰ প্ৰভাৱ আৰু আজিকালি প্ৰায় সৰু ল'ৰা ছোৱালীবিলাকে প্ৰায় ক্ৰম বয়সৰ পৰা মোবাইল চোৱাৰ আৰম্ভ কৰে আৰু মোবাইলত যিহেতু সিহঁতে বাহিৰৰ সংস্কৃতি প্ৰভাৱটো অলপ বেছিকৈ দেখায় বাহিৰাৰ অলপ নৃত্যবিলাক বেছিকৈ দেখি বেছি আকৰ্ষিত হয় আৰু নিজৰ লোকনৃত্যটো সিহঁতে চিনিয়ে নাপায় বা পৰিচিতই নহয় আৰু আজিকালি নৃত্য বিদ্যালয়বিলাকতো দেখা যায় প্ৰায় বাহিৰৰ নৃত্যবিলাক শিকোৱা বা বাহিৰত যদি ক'ৰবাত কম্পিটিশ্যন কৰিব হ'লেও আজিকালি প্ৰায় বাহিৰত যাবৰ কাৰণে বাহিৰৰ নৃত্যবিলাকেই শিকায় সৰু পৰাই শিকায় সেইকাৰণে প্ৰায় আমাৰ নিজৰ নৃত্যটো প্ৰায় হেৰাই যোৱা যেন দেখা গৈছে আজিকালি উঠি অহা জেনেৰেশ্যনটোৱে বা ল'ৰা ছোৱালীবিলাকে নাজানেই যে নিজৰ নৃত্যটো যে কিমান গুৰুত্বপূৰ্ণ কিমান এটা নিজৰ জাতিটো ধৰি ৰাখিবৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সিহঁতে আচলতে উপলব্ধিয়েই কৰিব পৰা নাই আৰু নিজৰ জাতিৰ ৰক্ষাৰ বাবে নিজৰ নৃত্যটো যাতে লুকাই নাযায় নিজৰ সংস্কৃতিটো যাতে লুকাই নাযায় আমি নিজৰ নৃত্যবিলাক যাতে লুকাই যাব নালাগে সেইটো আমি ধৰি ৰখাটো খুবেই গুৰুত্বপূৰ্ণ আৰু তাৰ বাবে আমি কিছুমান পদক্ষেপো ল'ব লাগিব যেনে নৃত্য বিদ্যালয় সেইবিলাকত খুব আমাৰ লোকনৃত্যবিলাক শিকোৱাটো অতি জৰুৰী আৰু পঢ়োৱা বিদ্যালয়বিলাকতো এটা এনেকুৱা এটা ক্লাছ যাতে দিয়ে যাতে সিহঁতে নিজৰ নৃত্যটো যাতে চিনি পায় সিহঁতৰ গুৰুত্বপূৰ্ণটো গুৰুত্বটো যাতে বুজি পায় আৰু এনেকৈ আমি বহু ধৰণৰ তেনেকুৱা ধৰণৰ আমি ষ্টেপছবিলাক লৈ পিনে নিজৰ আমি নৃত্যটো লুকাই যোৱাত আমি ৰখাব লাগিব